চাৰি লাখ আশী হেজাৰ নশ পঁসত্তৰ সাত লাখ বিয়াল্লিছ হাজাৰ তিনিশ বাৱন্ন দুই লাখ একচল্লিছ হাজাৰ দুশ বাৰ এক লাখ তিৰান্নব্বৈ হাজাৰ সাতশ পঞ্চল্লিছ দুই লাখ নিৰান্নব্বৈ হেজাৰ ছয়শ